অঁ জ্যোতি ঘৰতে আছা নে অঁ নাই ভালেই ভালেই আৰু হেৰি এইটো কি কয় নতুন বছৰ আহিছে ন মই ভাবিছিলোঁ আমাৰ গোটৰপৰা আমাৰ সাৰথি গোটৰ মহিলাসকলে এটা পিকনিকলৈ ওলাও নে কি কোৱা বেছি দূৰ নাযাওঁ এই ওচৰৰে ডিমৌলৈকে যাওঁ নেকি বুলি ভাবিছোঁ হয় অঁ ল'ৰা ছোৱালী লৈ যাম ল'ৰা ছোৱালী লৈ যাম অঁ তাকে তাকে আৰু মই ভাবিছোঁ আমি টেণ্ট হাউছৰপৰা বস্তু অলপ লৈ ল'ম টেণ্ট হাউছৰ বস্তু অলপ ল'ম আৰু আৰু ভাবিছোঁ গাড়ী এখন ৰিজাৰ্ভ কৰি ল'ম কাৰণ আমি নিজৰ নিজৰ গাড়ীত গ'লে মানুহৰ ভা মানে ভাল নালাগিব চব একেলগতে গ'লেহে ভাল লাগিব সেইকাৰণে ভাবিছোঁ গাড়ী এখন ৰিজাৰ্ভ কৰিম তাৰপিছত চবেই তাতে জোৰাকৈ গুচি যাম আৰু

অঁ ফোন কৰিছোঁ চবকে আৰু গোটত মেছেজ এটা কৰি দিম আমাৰ যিটো গোটৰ হোৱাটচআপ গ্ৰুপ আছে তাতে আমি অঁ তাতে মেছেজ কৰি দিম চবেই জনাকৈ আৰু খোৱাৰ মানে খোৱাৰ কি বুলি কি কি আইটেম কৰিম বুলি ভাবিছা বাৰু অঁ মানে কি আৰু অঁ চিকেনটোকে ল'ম আৰু অঁ অঁ চিকেনেই লৈ ল'ম আৰু আৰু বেঙেনা ফ্ৰাই বেঙেনা লৈ ল'ম আৰু যদি পাৰো আমি গুটি আলু অলপ কিনি ল'ম গুটি আলু ফ্ৰাই কৰিম অঁ তাকে ঠিক আছে মই তেন্তে অঁ তেনেহ'লে মই আমাৰ গোটটোত এটা মেছেজ কৰি দিওঁ আৰু বাকী কোনে কোনে মানে যাব পাৰিব তাতে গোটতে মেছেজ দি দিব ঠিক আছে অহ ঠিক আছে দিয়া ঠিক আছে দিয়া হ'ব দিয়া